মই অৰূপ কুমাৰ বৰগোহাঁয়ে কৈছোঁ অঁ হেল্ল' মই অৰূপ কুমাৰ বৰগোহাঁয়ে কৈছোঁ অঁ আপুনি ফুলৰ হেৰি কৰেনি বাৰু ডেক'ৰেচন কৰেনি বাৰু

হয় নেকি বুকতে আছে আমাৰ মোৰ মোক দৰকাৰ হৈছিলে মোৰ ঘৰ ধেমাজিত মোৰ বিয়া এখন আছে হয় হয় আপোনাৰ ডিচেম্বৰৰ ওঠৰ তাৰিখে মোৰ এখন বিয়া আছে দাদাৰ বিয়া আছে গতিকে মোৰ মোক ঘৰটো পাঁচটা ৰুমৰ মোক এইটোত মোৰ ধেমাজি চাৰিআলি চিভিল হস্পিতেল ৰ'ড হয় নেকি হয় নেকি অঁ ভাল মোৰ ধেমাজি চাৰিআলি আপোনাৰ ব্লকৰ অফিছটোৰ সন্মুখতে আছে মোৰ ঘৰটো চাৰি নম্বৰ ৱাৰ্ড মই আপোনাক যেতিয়া আপুনি যোগাযোগ কৰিব তাৰ আগতে মই আপোনাক কেইটামান কথা কৈ দিওঁ তেতিয়া আপোনাৰ সুবিধা হ'ব অঁ পাঁচটাৰ মোক লাগিব আপোনাৰ ডিচেম্বৰৰ ওঠৰ তাৰিখে আপুনি হেৰি কৰি দিব লাগিব বিছ তাৰিখে বিয়া আছে অঁ

মোৰ ৰুম আপোনাৰ হৈছে পাঁচটা হেঁ প্ৰথমতে আপুনি গেটখন গেটখন কৰি দিব লাগিব তাৰপিছত ঘৰটোত যিহেতু প্ৰথম এন্ট্ৰেন্সটো যিটো মানে গ্ৰীলৰ গেট আছে সেইটো কৰিব লাগিব অঁ আৰু এই প্ৰথম তিনিটা ৰুম কৰি দিলেই হ'ব তিনিটা ৰুম ডেক'ৰেচন কৰি দিলেই হ'ব আৰু গেটখন তাৰপিছতে আপোনাৰ এন্ট্ৰেন্সটো আৰু যিহেতু দৰা য'ত বহ অঁ অঁ দৰা অঁ সেইটো কৰি দিব আৰু পাৰিলে মানে আপুনি ৰজনীগন্ধা ফুল আৰু অলপ ভাল চেণ্ট থকা ফুল মানে যিয়ে মানে গৰ্জিয়াছ এপাহ ফুল দিলে ভাল নেলাগিব আপুনি মিক্সিং দিব অঁ অঁ অঁ

হয় অঁ ৰজনীগন্ধাটো আৰু নাৰ্জীটো আপোনাৰ য'ত দৰা আৰু কইনা থাকে সেইটোৰ তাত অলপ বেছি হয় ইগিটা আৰু ইগিটা মানে আপোনাৰ অলপ কমতি কষ্টলি কৰি দিলেও হ'ব কিন্তু এন্ট্ৰেন্সটো আৰু প্ৰথম যিটো ড্ৰ'য়িং ৰুম য'ত আপোনাৰ আহি পেলাই কিছুমান মানে ধৰক দৰাৰ লগৰ ফ্ৰেইণ্ড আহি পেলাই বহিব বিচাৰে আৰু দৰাৰ ৰুমটো বেছিকেলি যিটো দাদাৰ ৰুমটো সেই দুটা ৰুমত আপোনাৰ অলপ বেছি ভাল কোৱালিটিৰ ফুল দি পেলাই ডেক'ৰেচন কৰি দিলে অলপ সুবিধা হয় আৰু আৰু মোৰ তিনিটা ৰুম আপুনি কৰিব লাগিব বাৰাণ্ডাখন কৰিবলৈ তাৰপিছতে গেটখন দিবই গেট অঁ আৰু দৰা বাহিৰত যিহেতু বহিব অঁ তেওঁৰ কাৰণে যিটো ষ্টেজ দিয়া হৈছে তাত কৰিব লাগিব আপোনাৰ এনেই কিমানমান খৰচ পৰিব এক্সপেণ্ডিচাৰটো কিমান হ'ব আপোনাৰ

হয় অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ ৰভাৰ তলত লাগিব অঁ অঁ অঁ হয় নেকি

অঁ ঠিক আছে ঠিকে আছে বাৰু হ'ব কিন্তু কোৱালিটিটো অলপ ভাল হ'ব লাগিব কথাটো সেইটো আৰু অঁ অঁ অঁ অঁ

হয় হয় অঁ হয়

অঁ

হয় হয় মোক ইমান দৰকাৰ নাই বাৰু অঁ মই আপোনাৰ ধৰক এই হেৰি যদি পাৰে পঞ্চাছ হাজাৰ টকা এৰাউণ্ড পঞ্চাছ হাজাৰৰ ভিতৰত হ'লে মানে মোৰ কাৰণে সুবিধা হয় আৰু কাৰণ বিয়া এখনৰ কথাতো অঁ হয় হয়

হয় হয় অঁ কৰি দিব আৰু আপোনালোকৰ ইয়াত যিহেতু ব্ৰাঞ্চ আছে বুলি কৈছে তেওঁলোকক পঠিয়াই দিব তেওঁলোকে এই ল'কেচনটো চাই পেলাই আৰু ৰুমটো চাই পেলাই ৰুম চুম চাই অঁ অঁ অঁ অঁ অঁ ঠিক আছে আৰু তাৰ তাৰ আগতে আপুনি অঁ পঠিয়াই দিয়াৰ আগতে মোলৈ এটা ক'ল কৰিবলৈ ক'ব অঁ ঠিক আছে হ'ব দিয়ক অঁ হ'ব হয় হয় ওঠৰ তাৰিখে ক্লিয়াৰ কৰিলে ভাল হ'ব ঊনৈছ তাৰিখে কাৰণ ওঠৰ তাৰিখে আপোনাৰ ধৰক কইনাৰ ঘৰত বিয়া আছে ঊনৈছ তাৰিখে কইনা ৰাতি ইয়াত আহিব ওঠৰ তাৰিখে ৰাতি পাবহি আৰু অঁ অঁ আগদিনাখন কৰি দিলে ভাল হয় আৰু তেতিয়া পিছলৈ থোৱাতকৈ অঁ সেইটো কথা ঠিক আছে ঠিক আছে আপোনাকো বিয়ালৈ নিমন্ত্ৰণ জনালোঁ আহিলে লগ পাম অঁ অঁ ঠিক আছে হ'ব দিয়ক অঁ হ'ব দিয়ক